হয় কোনে ক'লে হয় কওকচোন বুজিছোঁ বুজিছোঁ অ মই বেলেগ এটা কামত চাগৈ ওলাই গৈছিলোঁ চাগৈ হয় হয় অ আপুনি কিমান ৰেঞ্জৰ ভিতৰত ল'ম বুলি ভাবিছে এতিয়া বা বুজিছোঁ বুজিছোঁ ধৰি লওক আপুনি এতিয়া বাজাজৰ আপোনাৰ একদম কম মাইলেজত দিবলৈ হ'লে বা কম এটা হেৰিয়াত দিবলৈ হ'লে আপোনাক মই প্লেটিনাখন দিব লাগিব

নাথাকে বাৰু সেইটোৱেতো হয় একেচাতে ছিঙি দিয়াৰ নিচিনা কেতিয়াও নহয় বাৰু

হয় হয় আপুনি কোন জেগাৰ পৰা কৈছে বাৰু ভেটিয়নি ন' হয় হয় মই এতিয়া কি হয় মানে ডিলাৰলৈ এতিয়া বহুত মানুহ আহি থাকেতো তেনেকৈ চিনি নাপাম চাগৈ দেখিলে নিশ্চয় চিনি পাম

অ হ'ব আপুনি আহিব ডিলাৰলৈ কাইলৈ আহে পৰহিলৈ আহে মই আছোঁ বাৰু ডিলাৰতে

নাই নাই নাই গ্ৰাণ্টাৰৰ লগত খেল নাই

ঠিক আছে আপুনি কাইলৈ আহক অ ঠিক আছে ঠিক আছে হ'ব আহিব হ'ব দিয়ক অ অ ঠিক আছে ঠিক আছে